তিনি লাখ বত্ৰিছ হাজাৰ চাৰিশ আশী এক লাখ বিছ হাজাৰ চাৰিশ আশী দুই লাখ চল্লিছ হাজাৰ পাঁচশ বিছ এক লাখ একত্ৰিছ হাজাৰ তিনিশ পঞ্চাছ চাৰি লাখ পাঁচ হাজাৰ চাৰিশ বিছ